অঁ ফুকনৰ হাতৰ দাস দা হয়নে অঁ মোৰ মানে ঘৰত গ্ৰহ চাউল এসাঁজ খোৱা কথা আছিলে আপোনাৰ তাত লোকেল মাছ পামনে বাৰু ক'লা মাছটো মোক বিশেষ দৰকাৰ হৈছিলে গৰৈ শ'ল তেনেকোৱা

শিঙি মাছটো নালাগে বাৰু গৰৈ বা শ'ল তেনেকৈ পোৱা হ'লে ভাল আছিলে হয় অঁ নাই এনেকোৱা গোটা মাছটো হ'লে ভাল আৰু গ্ৰহচাউল খোৱা কথা নহয়

অঁ

হয় এনে দামটো কেনেকৈ দিছে কেজি হয়

অঁ এতিয়া গৰৈ মাছটো অঁ পিছে আপুনি এটা কাম কৰিব মোক শ'ল মাছকে বেছি ডাঙৰতো নালাগে সৰু এক কেজি ওজনৰ হলেওঁ হ'ব বা ডেৰ কেজি ওজনৰ হলেওঁ হ'ব তাতকৈ বেছি ডাঙৰটো নালাগে তেনেকুৱা মোক তিনি চাৰি কেজিমান দি দিব আপোনালোকৰ তাৰ পৰা হোম ডেলিভাৰি হয় নে

হ'ব তেতিয়া আপুনি হোম ডেলিভাৰিয়ে কৰাই দিব মোৰ এড্ৰেছটো লৈ লওক মোৰ কে বি ৰ'ড উলুবাৰী কে বি ৰ'ডৰ উলুবাৰী অঁহ এই আমাৰ এডোখৰতটো তেনেকুৱা লেন মাৰ্ক বুলিবলৈ গিৰ্জা ঘৰ এটাহে আছে হয় স্কুল এখন আছে এল পি স্কুলখন মোৰ কাইলৈ দহটা দহটা বজাত পোৱাকে দিলেই হ'ল

হয় হয় অঁ অঁ অঁ হ'ব